কিয়নো মানুহে চহৰত বসতি স্থাপন কৰাতো পচন্দ কৰে কিয় অঞ্চলৰ যুৱপ্ৰজন্ম উপযোগী জীৱন সংযোগী বিচাৰি পোৱাত সমস্যাৰ সন্মুখীন হয় কাৰণ বয়সটো ৰৈ নাথাকে তাৰ পিছত আৰু মানুহে চহৰত থাকি কিনে ভাল পায় কিন্তু গাঁৱৰ মানুহে এইটো ভাল নাপায় সেইকাৰণে এজন ভাল জীৱন সংযোগী বিচাৰি পোৱাতো অলপ অসুবিধা হয় অসুবিধাটো গাঁৱৰ মানুহক মানে অলপ যি শিক্ষাৰ ক্ষেত্ৰত কিছুমান আজিকালি বৰ্তমান হৈছে বাৰু হ'লেও শিক্ষা শিক্ষা দীক্ষাৰ ক্ষেত্ৰত মানে কিছুমান মানুহ পিছ পৰি থাকে সেইকাৰণে কিছুমানে ভাবে যে গাঁৱত বিয়া দিম আৰু সেই কৰাতো নহ'ব সম নহ'ব সেইকাৰণে কেতিয়াবা হয় আৰু